হেল্ল' হয় মই চৰাইবাহিৰপৰা কৈছোঁ আপুনি এটা ভাড়া মাৰিব পাৰিব নেকি বাৰু আমি চৈধ্য জানুৱাৰীত নিমাতীঘাটলৈ যাম বুলি ভাবিছোঁ আমি প্ৰায় ছজনমান মানুহ লগত যাম আপুনি আমাক চৰাইবাহি তিনিআলিৰপৰা ৰাতিপুৱা আঠমান বজাত পিক আপ কৰি নিমাতীঘাটত থৈ আহিলেই হ'ব